মই যিখিনি শিকিছোঁ মই নিজৰ আগ্ৰহৰ কাৰণে শিকিছোঁ আৰু এতিয়া মোৰ গোঁঠা মোৰ ঘৰৰ মই জ্যেষ্ঠজনৰ পৰাই শিকোঁ মোৰ মাহঁতে কেনেকৈ চিলাই কৰে কেনেকৈ গোঁঠে সেইবিলাক মানে মই তেওঁলোকৰ পৰা চাই চাই মই অনুকৰণ কৰি থাকোঁ মাহঁতে গোঁঠিলে মই চাই থাকোঁ

কেনেকৈ কাটিব লাগে ক'ত কি কৰিব লাগে তেনেকৈ মই এই কিতাপখনৰ পৰাই বহুত শিকি আছোঁ আৰু আগ্ৰহ আছে কাৰণে শিকিব পাৰিছোঁ আজি মই এইখিনি কৰিব পাৰিছোঁ চিলাই কৰিব পাৰিছোঁ আজি মই গোঁঠিব পাৰিছোঁ এইবিলাক কৰিব পাৰিছোঁ মানুহৰ আগ্ৰহ থাকিলে নোৱাৰা কাম একোৱে নাই মানুহৰ আগ্ৰহ থাকিব লাগিব এইবিলাক কাম কৰিবলৈ হ'লে আৰু মোৰ সমাজৰ দক্ষতা বিজ্ঞান বুলিবলৈ নাই মই মোৰ চিলাই আৰু গোঁঠাৰ এইবিলাকেই মোৰ মানে সমাজৰ দক্ষতাৰ বিজ্ঞাপন আৰু বেলেগ বুলিবলৈ নাই